মই ফটোগ্ৰাফীক পেচা হিচাপে লোৱাৰ কথা ভাবিছিলোঁ কিন্তু সেই বি সেই দিশত আৰু আগবাঢ়িব নোৱাৰিলো কাৰণ ফটোগ্ৰাফীক পেচা হিচাপে লোৱাৰ লগে লগে এটা ভাল কেমেৰাৰ প্ৰয়োজন আহি প্ৰয়োজনীয়তা আহি পৰে এতিয়া সেই সময়ত মোৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো ইমান বেছি ঠিক নাছিল যে মই এটা ভাল কেমেৰা ল'ব পাৰিম সেয়েহে মই ফটোগ্ৰাফিক পেচা হিচ হিচাপে ল'ব নোৱাৰিলোঁ আজিকালি বিয়াৰ ফটোগ্ৰাফীৰ বিষয়ে ক'বলৈ গ'লে এইটো এটা বহুত ভাল কথা ভাল বিষয় কাৰণ ভাল দিশ বুলিয়ে ক'ব লাগিব কাৰণ বিয়াত ফটো ফটোগ্ৰাফী যেতিয়া ফটোগ্ৰাফি কৰিবৰ কাৰণে এটা যেতিয়া এজন যেতিয়া ফটোগ্ৰাফাৰক মতা হয় সেই ফটোগ্ৰাফাৰজনে তেওঁৰ ঘৰখনৰ সম্পূৰ্ণ খৰচ তেওঁ সেই ফটোগ্ৰাফীটো ফটোগ্ৰাফী পৰা পোৱা পইচাৰেই মানে কি কৰে ঘৰখন চলায় বা তেওঁৰ সেই সেইটোৱে তেওঁৰ এটা পেচা গতিকে ফটোগ্ৰাফীয়ে তেওঁ সেই ব্যক্তিজনক মই ভাবোঁ তেওঁৰ জীৱন নিৰ্বাহত সহায় কৰিছে সেই পেচাটোৱে গতিকে বিয়াৰ ফটোগ্ৰাফীত তেওঁ যি এজন ফটোগ্ৰাফাৰে যিহেতু উপযুক্ত পৰিমাণৰ পইচা ট পইচা পায় গতিকে টকা উপাৰ্জন কৰিব পাৰে গতিকে এইটো এটা ভাল দিশ বুলিয়ে ক'ব পাৰি আৰু ফটোগ্ৰাফী বিয়াৰ ফটোগ্ৰাফীৰ ক্ষেত্ৰত বিয়াত যেতিয়া ফটো তোলা হয় আৰু সেই ফটো যেতিয়া বিয়াৰ দৰা ঘৰৰ মানুহে হওক বা কইনা ঘৰৰ মানুহ পিছত চাই আন সেই সেই সময়ৰ স্মৃতিসমূহ বান্ধি ৰাখিব পাৰে ধৰি ৰাখিব পাৰে সেই সময়ৰ স্মৃতিসমূহ পিছত ভৱিষ্যতে ৰোমন্থন কৰিব পাৰে ফটোসমূহ চাই চাই গতিকে এইটো এটা ভাল কথা বুলি ক'ব লাগিব সেই ক্ষেত্ৰত মই ধনাত্মকভাৱে ক'ব বিচাৰোঁ ফটোগ্ৰাফীটো এটা ভাল দিশ এজন ব্যক্তিৰ ক্ষেত্ৰতে হওক ব্যক্তিয়ে পেচা হিচাপে লোৱাৰ ক্ষেত্ৰতে হওক বা ফটো তোলাৰ ক্ষেত্ৰতে হওক ফটোগ্ৰাফাৰে গতিকে এইটো এটা ভাল দিশ বুলিয়ে ক'ব বুলি মই ভাবোঁ